হয় ট্ৰেকটোৰ সম্পূৰ্ণ অভিজ্ঞতাৰ ওপৰত মই ক'বলৈ হ'লে ধৰক মই এই মাজুলীলৈ গৈছিলোঁ মা আমাৰ অসমীয়া জাতিৰ ৰূপৰেখা স্বৰুপ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিষ্ঠা কৰা কমলাবাৰী সত্ৰ তাৰপিছতে গড়মূৰ সত্ৰ আৰু দক্ষিণপাট সত্ৰ উত্তৰপাট সত্ৰ এইখিনি ঠাই মই লৈ গৈছিলোঁ যাওঁতে মই এই কমলাবাৰী সত্ৰত এহাল মই দম্পতীক লগ পাইছিলোঁ তেওঁলোক আছিলে হেৰি লণ্ডনৰ এই তেওঁলোক আহি পেলাই মই তাত দেখা পাওঁতেই মোৰ মানে খুবেই ভাল লাগি গৈছে কাৰণ মই অসমৰ বাহিৰৰ মানুহ দেখা পাই খুব আনন্দিত হৈছিলোঁ কাৰণ আমাৰ অসমৰ ইমান ঐতিহ্যপূৰ্ণ সংস্কৃতিখনৰ এটা ডাঙৰ মানে অনুষ্ঠান বুলিয়েই কওঁ তাত এই চাবলৈ বাহিৰৰ মানুহ আহিছে আৰু মই সেই বিষয়লৈ খুবেই গৌৰৱান্বিত হওঁ কাৰণ আমাৰ ঐতিহ্যৰ হেৰি মঠ মন্দিৰবোৰ চাবলৈ বা নামঘৰবোৰ চাবলৈ অসমৰ বাহিৰৰ মানুহো মানে মানে আহে আৰু তেওঁলোকে আমাৰ পৰ্যটন বিভাগৰ হেৰি হেৰিটো মানে চাই মেলি মানে খুবেই ভাল পায় অভিজ্ঞতা লয় সেইটো কাৰণে তেওঁলোক বাহিৰৰ মানুহবোৰো আহে আমাৰ অসমলৈ বিশেষকৈ লৈ কাজিৰঙালৈয়ো আহে কাজিৰঙাটো আমি দেখিবলৈ পাওঁ যদিও তেনেকৈ কথা পাতি নাই পোৱা কাজিৰঙাত আমি তথাপিও ৰাস্তা পদূলিতে আমি বিভিন্ন ধৰণৰ বাহিৰৰ মানুহ আমি দেখা পাওঁ তেনেকৈ চাফাৰী কৰি থাকে বা কাজিৰঙাৰ ভিতৰলৈ সোমাই যায় খুবেই মানে এটা মানে মনোমোহা দৃশ্য ভাল লাগে চাই পেলাই মই সেইখিনি মানে ট্ৰেকটোৰ দৃশ্যৰদ্বাৰা মই মন্ত্ৰমুগ্ধ হওঁ যে বাহিৰৰ পৰ্যটকবিলাক আহি যেনেকৈ আমাৰ অসমতো মানে মন্ত্ৰমুগ্ধ হৈ যায় চাবলৈ আমাৰ প্ৰাকৃতিক দৃশ্য অসমৰ সেইকাৰণে মানে মই এইটো মোৰ এটা মানে স্মৰণীয় মানে এই দিন বুলি মই ভাবোঁ গতিকে বাহিৰৰ মানুহখিনিৰ লগত মই কথা পাতি নাই পোৱা যদিও মানে ধৰক মাজুলীলৈ যাওঁতে মানে এইখিনি হেৰি হৈছিলে লগ পাইছিলোঁ